অই কোৱা কি কৰিবা আৰু এনেই আছোঁ এই জাষ্ট মানে তোমাৰ শুইছিলোঁ এই জাষ্ট উঠিছোঁ আৰু কোৱা তুমি কি কৰিছা বাকী আছোঁ আছোঁ দিয়া ঠিকে আছা তাকে তোমাৰো আক' কি কি পাৰি অ' পাৰি ন ঘৰৰ বহু দিন ক'তো ওলাইয়ো যোৱা নাই ঘৰতে কিমান সোমাই থাকিবা তাকেই ঘৰতে কিমান ওলাওঁ কেতিয়া কেতিয়া যাম ভাবিছা এতিয়া নে কি পাছত

তুমি বিছালক ফোনটো কৰি দিয়া বিছাল আৰু প্ৰদ্যুৎক ফোন কৰি দিয়া সিহঁতি যায় যদি লগতে যাব পাৰিব হয় নাই বাকী কি তুমি কি কামত বিজি এতিয়া

আচ্ছা তাতে কৰি আছা ভালে কৰিছা দেই এনে থকাতকৈ কিবা এটা কৰি থকা ভাল হয় নাই কি পাত্তা নিদিয়ে নিজে ফোন এটাও নকৰা লগ হওঁ দিয়া ভাল লাগিব বহু দিন লগো পোৱা নাই আৰু কিমাননো ঘৰত থাকিবা অকণ ওলাই মেলি গ'লে মনটোও ভাল লাগিব দেই তুমি খালী বিছাল আৰু প্ৰদ্যুৎক কোৱাচোন সিহঁতি যায় নেকি যদি যায় একেলগে যাব পাৰিম ঠিক আছে ফোন কৰিবা দেই ওলাই আহিলে অ' অ' ঠিক আছে দিয়া